হেল্ল' খবৰ ভালে তোমাৰ কোৱা কি কৰি আছা এতিয়া ময়ো আছোঁ এতিয়া বাকী কি কামত বিজি আজিকালি বেলেগ কাম পোৱা নাই আচ্ছা মই লখিমপুৰতে লগ নোপোৱা হ'লো মানে হেৰি ময়ো কামত বিজি যে সেইকাৰণে মানে ওলাই যাবলৈ বুলি টাইমে নোযোৰা হয় দেখোন বাকী ঘৰৰ খবৰ কোৱা ভাল ভাল সবৰে ভাল বাকী আহিবা ওলাই লেটেকুপুখুৰীলৈ যাবলৈ মইতো প্লেনিংটো বনাও বনাও কৰি আছিলোঁ কিন্তু লগৰ অভাৱতহে মানে অকলে গৈ ভাল নালাগে যে

অঁ তাকে কোনদিনা যোৱা হয় তাকে প্লেনিংটো বনোৱা হ'লে ভাল আছিলে তাকে নেক্সট উইকত যাব পৰা যায় তাকে এতিয়া গাড়ী তোমাৰ প্ৰাইভেট গাড়ীত যোৱা হয়নে নে ট্ৰেইনত নে বাছত তেনেকৈ যোৱা হয় ভাল হ'ব হাতত টাইম অলপ লৈ যাব লাগিব তাতে মানে অঁ ভালকৈ ফুৰিব পৰা হৈ যাব লেটেকুপুখুৰীলৈ লেটেকুপুখুৰীলৈ অলপ কিবা কিবি জানিব পৰা যাব শিকিব পৰা যাব তেনেকৈ গ'লেই ভাল হ'ব নহ্ তাকে নেক্সট উইকতে যাম বুলি ভাবি আছো ভাবি আছো মানে ফানেল কৰিব লাগে আৰু নাই যাম যামকৈ থাকিলে যাব পৰা নাযায়গৈ সেইটো কাৰণে অহা সপ্তাহতে যামগৈ বুলি ভাবিছোঁ তাকে অহা সপ্তাহত গুছি যাও নহ্ তাকে আমাৰ এ টি এম ফিল্ডৰ ফালে আহিবা অলপ ইভিনিং ৱাক কৰাও হ'ব কথা অলপ পতাও হ'ব অঁ তাৰমানে মইও আবেলি সময়ত টাইমটো ওলায় অঁ দুইজন একেলগ গৈ ইফালে সিফালে ঘূৰাও হ'ব প্লাছ মানে কথাবিলাকো আগবঢ়াব পৰা যাব দুই এজন যদি আৰু লগত যায় তেতিয়া সিহঁতকো লৈ যাব পৰা যাব দুই চাৰিজন গ'লে মানে ভাল লাগে আৰু বাকী আমাৰ এই আমাৰ যে গোঁহাই ছাৰ গোঁহাই ছাৰক লগ পাইছা নাই ময়ো মাজতে এদিন লগ পাইছিলো কিন্তু কথা পাতিবলৈ সময় নহ'ল তাকে পায় বৰ ভাল মানুহ আছিলে সেইজন তাকে ৰিটায়াৰমেণ্টৰ পাছৰ পৰা প্ৰায় মই মাজত দুই এদিন লগ পাইছিলোঁ পাইছিলোঁ যদিও মানে তেনেকৈ কথা পাতিবলৈ টাইম নাযায় ছাৰৰো মানে খৰধৰকৈ আহে নহ্ আমাৰো খৰধৰ ডিউটি যাবগৈ লাগে তাকে ছাৰৰ ঘৰত এদিন যাম ওলাবাচোন মানে ছাৰ মানুহজন যেনেকুৱা আছিলে তেনেকুৱা মানে আমাৰ আৰু এজন ছাৰ পোৱাটো অকণমান কঠিন গতিকেলৈ তেনেকুৱা মানুহজনক পাহৰি যাব পৰা নাযায় গতিকেলৈ ওলাবাচোন কোনদিনা সোমোৱা হয় অঁ তাৰপৰা আহি লওঁ তাৰ পৰা আহি ছাৰৰ ঘৰত এপাক যাব লাগিব ছাৰক লগ কৰি আহিব লাগিব ছাৰৰ তাতে হ'ল নহয় কেইবাবছৰো লগ নোপোৱা ৰিটায়াৰমেণ্টৰ দিনাই যি লগ পাইছিলোঁ আৰু তাৰপিছৰ পৰা লগ পোৱাই নাই বাকী ছাৰহঁতৰ বাইদেউৰ খবৰ কি জানো বাইদেউৰ মাজতে বেমাৰ হৈছে বুলি কোৱা শুনিছিলোঁ তাকে মই মানে লগৰ এজনৰ পৰা খবৰ পালোঁ মই বোলো যাব লাগিব কোনোবা এখন তাতে মানে ডিউটিৰ পৰা মানে টাইমে নাপাওঁ যে অঁ তাকে আহি লওঁ নে কি অঁ লগতে মোৰ লগৰ দুজনমানো কৈ আছে যাম বুলি মই বোলো ঠিক আছে ছাৰৰ ওচৰত গৈ আহিব লাগিব ছাৰৰ ওচৰত নোযোৱাতো দিনেই হ'লে বহুত দিন গতিকেলৈ ছাৰৰ ওচৰত গৈ মেলি আহিলে মানে ছাৰেও অলপ মনটো ভাল পাব পুৰণা ছাত্ৰ হিচাপে আমাৰো লগ কৰিবলৈ মন গৈ থাকেতো হয় হয় হয় ছাৰৰ স্বাস্থ্যটো অলপ তাতে বেয়াও দেখিলো মানে মাজতে লগ পাওঁতে বৰ আগতকৈ খীণালে বয়সো হৈছেতো দুবছৰমান হ'ল তাতে মানে অঁ মাজতে পেচাৰ ষ্ট্ৰক হৈছে বুলি শুনিছিলোঁ বৰ মেজৰ মেজৰ নহয় কিন্তু মেডিকেল গৈছিলে মেডিকেল যোৱাৰ পাছত সুস্থ হৈ আহিলে আৰু তাকে খবৰটো ল'ব নোৱাৰিলোঁ পাছত গম পালোঁ যে এনেকুৱা কথা মাজতে লগ পাওঁতে মানে ছাৰক জাষ্ট খবৰটোহে ল'বলৈ পালোঁ যে ছাৰ ভালে আছেনে ছাৰে ক'লে যে মই এফালে যাব লগা আছে বা মোৰ পাছত লগ পাম দিয়া আহিবাচোন বুলি ক'লে ঘৰত অ' বোলো ঠিক আছে ছাৰ মই বাৰু টাইমটো পালে আপোনাক ওলাই এবাৰ লগ কৰি আহিম তেনেকৈ ক'লোঁ হয়তো ছাৰে ভাবি আছে চাগে আহিব আহিব বুলি কিন্তু টাইমে মিলাব পৰা নাই তাকে আমি ভাবি আছোঁ মানে কি আমাৰ স্কুলৰ পুৰণা ষ্টুডেণ্টবিলাক লগ লাগি ছাৰক এবাৰ তেনেকৈ মানে কৰোঁ বুলিয়েই ভাবি আছিলোঁ তাকে দুই এজন লগৰেও মানে কৈ আছে বন্ধবাৰ মানে কি আৰু ছাৰক লগ কৰিব লাগিলে ডিউটি এদিন অফ কৰি দিব লাগিব তাকে গোটেইকেইজন লগ খোৱাও হ'ব আৰু ছাৰৰ লগত কথা বতৰাও পতা হ'ব তাকে মই ছাৰৰ নাম্বাৰ ছাৰক এবাৰ কণ্টেক্টে কৰি চাওঁ নেকি গোটেই লগৰকেইটা ওলাই ছাৰকো মানে লেটেকুপুখুৰী ফালে অঁ লেটেকুপুখুৰীলৈ বাইদেউ লগতো লৈ যাওঁ নেকি সেইটোও বেয়া নহয় মানে অঁ ছাৰেটো তালৈ গৈ থকা মানুহ নহয় জানো গতিকেলৈ ছাৰে কিছুমান কথা জানিব আমি নজনা কথা কিছুমান আমাক শিকাইও দিব পাৰিব সেইটোও বেয়া নহয় তাক তাকে লগৰবিলাকৰ লগত আকৌ এবাৰ কণ্টেক্ট কৰিব লাগিব তুমিও লগৰবিলাকৰ লগত কণ্টেক্ট কৰিবা ময়ো কৰিম তাতে ছাৰৰ লগ ছাৰৰ লগত কমফাৰ্ম হৈ ছাৰক কম যে ছাৰ আমি অঁ অঁ অঁ অঁ তাকে এতিয়া ছাৰৰো মনটো ভাল লাগিব ছাৰৰ লগত ভাল লাগিব তাকে মই তেতিয়া ছাৰক কাইলৈ ফাৰ্ষ্ট মানে দছটামান বজাৰ পাছত দছটামান বজাৰ পাছত মই এবাৰ কণ্টেক্ট কৰিম ছাৰক কথাটো এবাৰ জনাই থ'ম তাৰপাছত ক'ম যে ছাৰ আমি লগৰকেইজন গোটেইকেইজন আপোনাৰ ওচৰত যাম আপোনাৰ ওচৰত বৈ পাতিমগৈ কি হয় কৰিলে ভাল হয় আপুনি পৰামৰ্শটো দিব আৰু তেনেকৈ কৰিলে ভাল হ'ব নহ্ গোটেইকেইজন মানে যিমান যি হ'লেও ফোনত কথা পতাতকৈ গোটেইকেইজন একেলগে লগ লাগি কথা পাতিলে ভাল হয় আৰু ছাৰে দিহা পৰামৰ্শবিলাক দিয়াৰ পাছত আমি সেইমতে কৰি গ'লেই হ'ল ছাৰকো দীঘলীয়াকৈ লগ পোৱা হ'ব তেতিয়া আমি গোটেইকেইজন গ'লে মানেতো ট্ৰেইনত নহ'লে ট্ৰেইনত যোৱা হ'লেই ভাল হ'ব নেকি যদি গোটেইকেইজন যোৱা হয় তাৰ আগতীয়াকৈ টিকেটটো কৰি ল'ব লাগিব ছাৰক তাতকৈ আগত মই কাইলৈ দছটামান বজাত ছাৰক কথাটো কথা পাতি লওঁ লোৱা পাছত তুমি তোমোলোকক ফোন কৰি দিম তুমি সেইফালৰ পৰা আহি যাবা লগৰ দুই এজন মই যাক পাওঁ সিহঁতকো লগত লৈ যাম আৰু বাকীকেইজনটো নাযাও বুলি নকৈয়ে কোনো কাৰণতে সেই কথাটো তোমাকো জনাই থ'লোঁ মই বোলো কথাটো জনাম জনামগৈ জনাব পৰা নাই পাৰিলে ভাল নে কি ঠিক আছে তোমাক তেতিয়া মই পাছত ফোন কৰিম নহ্ অঁ অঁ অঁ ঠিক আছে